হেল্ল' বাইদেউ অঁ আপোনালোকৰ দোকানখনৰ পৰা অলপমান কাপোৰ কিনিবলৈ আছিলে এনেই অঁ অঁ ডেইলী ইউজ কৰিব পৰা মেখেলা চাদৰ আছে নে নাই ডেইলী উৱেৰ অঁ পদ্মিনী সূতাৰ না নহ'ব নেকি অঁ কি ৰঙৰ মানে অলপমান ৰঙীন কালাৰ হ'লে বেছি ভাল হয় আৰু ফুলবিলাক কেনেকুৱা ধৰণৰ ছিম্পুল আছেনে

অঁ অঁ অঁ সেইবিলাক যদি আছে সেইবিলাক চামেই বাৰু তাৰ উপৰি আকৌ পাটৰ অৰিজিনেল পাটৰ আছে নেকি বিয়া বাৰুত পিন্ধিব পৰাকৈ অঁ হয় হয় তেনেহ'লে দামবিলাক কেনেকৈ ষ্টাৰ্ট কৰিছে ৰেঞ্জটো আৰু কাপোৰৰ ৰেঞ্জটো পাট সূতাৰ

অঁ আপোনালোকৰ ঘৰতে শালটো আছে নেকি পাট কাপোৰ বনাব পৰাকৈ হয় অঁ অঁ আৰু মুগাৰ গামোচা হ'ব নে নাই দৰাই পিন দৰাৰ কাৰণে

অঁ ঠিক আছে অঁ ঠিক আছে বাইদেউ তেনেহ'লে আপোনাৰ দোকানত চাবলৈ যাম মই গৈ আছোঁ হ'ব দিয়ক অঁ ঠিক আছে